কিতাপখন পঢ়োঁতেনে মোৰ বিশেষভাৱে এখন কিতাপ পঢ়িবলৈ তিনি চাৰিদিন সময় লাগে কিতাপখন মেইন প্ৰথম কথাটো হৈছে কিতাপখন প্ৰতি যিটো লিখিত ধৰণ কিতাপখনৰ প্ৰতি যিটো সোৱাদ ত' কিতাপখন পঢ়ি ল'লে মই একেখন কিতাপেই অতি সোনকালে অতি অত কম দিনতে মই সমাপ্ত কৰি বিশেষকৈ মই কিতাপখন যদি বহুত ইন্টাৰে আগ্ৰহী হয় তেতিয়া কিতাপখনত কথাবিলাক যদি মোক মনত প্ৰভাৱিত কৰে তেতিয়া মই কম নিম্নমান তিনি চাৰি ঘণ্টা লগাধাৰ মই কিতাপখন পঢ়ি থাকিব পাৰোঁ চ' আৰু মই মাহিলী আৰু সপ্তাহিকভাৱে কোনো কিতাপ পঢ়াৰ কোনো লক্ষ্য নাই মই জা মই এনেই পঢ়োঁ কাৰণ মই এজন চাকৰিয়াল লগতে এজন এজন মই ছাত্ৰ ত' গতিকে মই সং গোটেই কিতাপখিনি সম্পূৰ্ণ কিতাপখন পঢ়িবলৈ মই সময় নেপাব পাৰোঁ যিখন কিতাপ মোৰ সময় উলিয়াই পঢ়োঁ বা যিখনে মোক বেছি আগ্ৰহী কৰে সেইখন সেইখন কিতাপ মই অতি সোনকালে সেইখন মই সমাপ্ত কৰিব পাৰোঁ ত' তেনেদৰে মই কিতাপবিলাক পঢ়া হয় আৰু সাপ্তাহিকভাৱে তেনেকৈ কোনো কিতাপ কোনো লক্ষ্য মোৰ নাই